পশুজ্যোতি পালন আমাৰ ওচৰতে আছে তেওঁলোকৰ বিষয়ে আমি পশুজ্যোতি পালন কৰোঁ আৰু যিকোনো আমি পশুপালন কৰিব হ'লে আমি ওচৰতে পশুপালনৰ আমাৰো আছে আৰু তেওঁলোককে আমি পশুপালন কৰিব হ'লে আমি তেওঁলোককে কিনিবলৈ গ'লেও আমি তেওঁলোককে লৈ যাওঁ তেওঁলোকে আমাক কেনেকুৱা স্বাস্থ্যৱান পশুপালন লাগে তেওঁলোকে আমাক চাই দিয়ে আৰু তেওঁলোকে যেনেকৈ আমাক পশুপালন চাই দিয়ে আমি তেনেকৈয়ে আনো আৰু সেইজনে আমাক পশুপালনৰ আৰু আমাৰ চিকিৎস আছে ওচৰতে তেওঁ চাই মেলি দিয়ে আৰু তেওঁৰ মতে আমি ধুনীয়াকৈ পশুপালনৰ চিকিৎসা কৰি পশুপালন কৰোঁ আৰু সেইমতেই পশুপালন কৰি পশুপালনো আমাৰ সুন্দৰভাৱে ডাঙৰ হয় আৰু ইমানেই ধুনীয়া হয় নহয় স্বাস্থ্যৱান পশুপালন কৰিও ভাল লাগে পশুপালন যেনেকৈ মানুহৰ চৰাই চিৰিকটি পশুপালন তেনেকৈয়ে মানে যতন কৰিও ভাল লাগে বা যিকোনো ধৰণৰ দিলেও কেনেকৈ পশুপালনে খায় তেনেধৰণে মানুহক মানে ভালো লাগে চাই তেনেধৰণে ধুনীয়াভাৱে মানে স্বাস্থ্যৱান হয় পশুপালন আৰু যিকোনো ক্ষেত্ৰতেই আমি পশুপালন কৰিব হ'লে তেওঁলোকৰ অনুমতিতে আমি পশুপালন কৰি আনো আৰু তেওঁলোকো আমাক সহায় কৰে তেওঁলোকৰ মতে আমি পশুপালন কৰোঁ আৰু তেওঁলোকে যেনেকৈ চাই দিয়ে তেনেকৈ আনো আৰু তেনেকৈয়ে পশুপালন ধুনীয়া সুন্দৰভাৱে ডাঙৰো হয় আৰু তেওঁলোককে কওঁ তেওঁলোকে চাই মেলি দিয়ে যিকোনো ক্ষেত্ৰত কিবা এটা হ'লেও তেওঁলোকেই মানে চাই দিয়ে তেওঁলোকৰ পৰা মুখৰ মতে আমি যিকোনো পশুপালন কৰি আমি ডাঙৰ দীঘল কৰোঁ মই ইমানে কৈ মোৰ বক্তৃতা সামৰণি মাৰিলো